ঘৰৰ প্ৰৱেশদ্বাৰ বা দুৱাৰদলিত গৰু গোবৰ মিহলাই লোৱা পানী ছটিয়াই দিয়াৰ যুক্তিটো হ'ল এনে কৰিলে ঘৰৰ দুৱাৰদলিত পোক পৰুৱা নুঠে